অৰ্থপেডিকৰ ডক্তৰ আছে নেকি অঁ ক'ত লগ পাম অঁ কেইটা বাজিল মই গধূলি পাঁচটাত যাম অঁ এতিয়া জাগাটোবা কোনখিনিত মইটো চিনি নাপাওঁ অঁ হয় নেকি কেইটাৰ পৰা কেইটালৈকে খোলা থাকে হস্পিতেলটো অঁ পিছে গ'লে লগ পামনে হেল্ল' ফিজটো কিমান নক'লেই দেখোন আপুনি অঁ অঁ মোৰে আছিল বেমাৰটো তাৰমানে মই মোৰ মোৰে দেখাব আছিল আৰু মোৰ লগত কোনোবা যাব এজন

টেষ্ট কৰিলে কিমান ল'ব কওক কওকচোন আপুনি অঁ তাৰ তলত নহ'ব নেকি চৰকাৰী অটল অমৃত কাম নকৰে নেকি অঁ হ হ'ব দিয়ক অঁ অঁ অঁ ঠিক আছে